কওকচোন অ কওক হে এ আছোঁ ঘৰত বহি এনেই কি কৰিম কোনখিনিত হে অ পানী বেছি আছে নেকি পানী বেছি নেকি নে কম

জাকৈ আছেনে চেনি গাখীৰ আৰু কোকটো ল'লেই হ'ল এ হেৰি লাগিব কোদলখন পানী মাৰিব লাগিব নহয় অ তাক' কোদল আছে না আপোনাৰ না আপ কোদলখন আপুনি লওক

অ অ অ ৰ'দত হেৰি হয় মাছবিলাক এই হেই ছাঁ একেলগে আহে নহয় সেইখিনি সময়ত পৰা যাব আৰু অলপটো খাই দাই লওক কিমান সময় লাগে ঠিক নাই নহয় অলপ জলপান চলপান খাই লওক অ অ অ অ অ

হয় হে হেৰি এই হেৰি মাছ জীয়া মাছ বহুতখন আহে দিয়কচোন ধৰিব পাৰিলে ভালেই হয় দুহেজাৰ দুহেজাৰ মাছ পালে কি বেয়া হ'ব দিয়ক অলপ পাছত ময়ো ওলাই আছোঁ নহ'লে অ